ইয়াত উল্লেখ কৰা যিটো কথা উল্লেখ কৰিছে জীৱ জন্তুৰ কথা সঁচাই এইটো বৰ দুখলগা কথা আমি চকুৰে সদায় ৰাতিপুৱাৰপৰা গধূলিলৈকে এইবিলাক দেখি থাকোঁ বিশেষকৈ আমাৰ চহৰীয়া যিবিলাক অঞ্চল আছে এই অঞ্চলবিলাকত বৰ খাল বা জান জুৰি ব্যৱস্থাবিলাক বৰ সুবিধাজনক নহয় যাৰ ফলত যাৰ ফলত ধৰক উক্ত খালবিলাকৰ যোগেদি বিষাক্ত বিষাক্ত পানীৰ লগত মিক্স কৰি কিছুমান কেমিকেল বা বহুতে ব্যৱহাৰ কৰা যিকোনো কি বুলি কয় বিষ এই কিটনাশক ধৰক এনেকুৱা ধৰণৰ দৰব পাতি পেলাই মেলি দিয়ে যাৰ ফলত জীৱ জন্তুবিলাকে সেই খালৰ পানীকে গ্ৰহণ কৰিবলগীয়া হয় আৰু পলিথিনৰ কথাটো ক'বলৈ গ'লে আমাৰ মানুহবিলাক সজাগ হ'ব লাগিব যাতে য'তে ত'তে বস্তুবিলাক দলিয়াই পেলাই পেলাই দিয়া যিবিলাক অভ্যাস সেই অভ্যাসবিলাক নাইকিয়া কৰিব লাগিব ডাষ্টবিনৰ ব্যৱস্থা কৰি একে জেগাতে গোটাই আমি জাবৰবিলাক জ্বলাই দিয়া বা গোটাই পিনে পোতি পেলোৱাৰ ব্যৱস্থা এটা কৰিব লাগিব মই এনেদৰেই ভাবোঁ আৰু